মোৰ বাৰীত বৰ্তমান পোৱা বন দৰৱৰ ঔষধিৰ ভিতৰত এই মানে মচন্দৰি মানিমুনি আৰু ভেদাইলতা এইবিলাক পোৱা যায় আৰু লগতে তুলসীও আছে মোৰ বাৰীত মানিমুনি পৰা ভেদাইলতা মানিমুনি আৰু এই মচন্দৰীৰ পৰা পেট পেটৰ অসুখ ভাল হয় পেট যিহেতু পেটত মানে পেট চলিলে বা শৌচ ধিলা হ'লে মানিমুনি ভেদাইলতা আৰু মছন্দৰী খালে মানে ভাল হয় বুলি আমি জানোঁ আৰু লগতে মোৰ বাৰীত আৰু এই তুলসী আছে তুলসীৰ পৰা তুলসী বিশেষকে কাঁহ তুলসীৰ ৰসৰ লগত মৌ মিহলাই খালে কাঁহ ভাল হয় বুলি আমি জানোঁ আৰু প্ৰায় ভাল হৈছে আৰু লগতে অন্যান্য ভিতৰত এই আৰু এই কি কয় তিতা এইটো তিতা কুচি বুলি কওঁ তিতা বাহু মানে আছে তিতা বাহু বিশেষকে আমি মানে পেলু হ'লে মানে বিশেষকে সেই তিতা বাহু এই বইল কৰি তিতা বা মানে পাতত দি এই তিতা বাহু আগ খালে মানে পেলুও ভাল হয় বুলি আমি জানোঁ আৰু এই তিতা বাহুৰ পৰা বিশেষকে মানে ছালৰ বেমাৰ হ'লেও সেই তিতা বাহু বইল কৰি সেই পানীখিনি গা ধুলে মানে ছালৰ বিভিন্ন খজুৱতিও ভাল হয় বুলি কয় আৰু এই তিতা বাহু ও